এতিয়া হাৰিলে বুলি আমি আনন্দ কৰিলে নহ'ব নহয় কাৰণ খেল খেল এটা হৈছে বহুত সন্মানীয় বস্তু ঠিক আছে ত' যেতিয়া এতিয়া তেওঁলোকো মানে যোনবিলাক আহিছে খেলুৱৈ সেই দেশখনৰ তেওঁলোকতো পৰিশ্ৰম কষ্ট চবে কৰিছে সেই পৰিশ্ৰম কষ্টৰ আমি সেই সন্মানটো দিব লাগিব

খেলত হৰা জিকা থাকেই আৰু যোন এজন খেলুৱৈ আনজন খেলুৱৈৰ প্ৰতি যোনটো সন্মান সেই সন্মানো থাকিব লাগিব আৰু নাগৰিক হিচাপে আমাৰো সকলো খেলৰ প্ৰতি সেই সন্মান সেই সন্মান একে থাকিব লাগিব কাৰণ তেওঁলোকে নিজৰ দেশখনক ৰিপ্ৰেজেণ্ট কৰিব আহিছে নিজৰ দেশনৰ কাৰণে খেলিব আহিছে নিজৰ দেশখনক অকণ আগবঢ়াব আহিছে আমি যদি আমাৰ দেশখনক আগবাঢ়িব নিব যাওঁ আমাৰ যদি কোনোবাই সেই দৃষ্টিৰে চাই আমাৰ আমাৰ কেনেকুৱা মানে কেনেকুৱা লাগিব আমাৰতো বেয়া লাগিব তেনেকে তেওঁলোকৰটো বেয়া লাগিব ন খেলুৱৈ হিচাপে তেওঁলোকে যোনটো সন্মান পাব লাগে সেই সন্মানটো নিদিয়া নিচিনা হ'ব নে নহয়

আৰু যোনখন দেশ আমি বেয়া পাওঁ তেওঁলোক যদি হাৰে তেওঁলোকক আমি মানে এইটো দেখালে ন'হব আমি ভাল পাইছোঁ হাৰিছে কাৰণে সেইটো নহয় আচলতে এটা সন্মানৰ দৃষ্টি সকলোকে চাব লাগিব যদি হাৰিছে তেতিয়াও ঠিক আছে যদি নাই হৰা তেতিয়াও ঠিক আছে ভাল দেশটো ভাল পোৱা চবৰে থাকিব কিন্তু ভাল পালোঁ বুলিয়ে বা বেয়া পালোঁ বুলিয়ে যে তেওঁ হাৰিলে আমি ভাল পাই যাম সেনেকুৱা কথা এইটো হ'ব নালাগে আচলতে এইটো আচলতে এটা দুৰ্বল মানসিকতাৰহে পৰিচয় দিয়া